অঁ শুনিছনে এই হেই চামগুৰি সত্ৰত এই মুখা শিল্পৰ ৱৰ্কশ্বপ পাতিছে যাবানি যাবানি এই সোমবাৰে পাতিছে মানে ৰাতিপুৱাতে গ'লে ভাল হ'ব তেতিয়া আমি চব চাব পাৰিম অঁ এই টাইমটো অঁ সোনকালে যাম আকৌ নহয় নাও চাও এইবোৰ ফেৰী গাড়ী চাৰীৰ কথা আছে নহয় আঠটামানতে ওলাম আৰু অঁ অঁ আৰু আমাৰ কলেজৰপৰাও যাব অঁ অঁ তাৰপিছত আকৌ এইবোৰ চাবলৈয়ো ভালকৈ পাম আৰু এনেইতো যোৱা নহয়ে অঁ তাকেই তাৰপিছত আৰু কোনোবাই যায় অঁ আৰু কোনোবা যায় যদি লগত লৈ যাবও পাৰিম অঁ অঁ সেয়াই তেনেকৈ গোটেই চব মানে ল'ৰা ছোৱালী বেছি হ'লে ভাল আৰু আমি অঁ অঁ আমাৰ মাহঁতকো লগ ধৰিম

এই আঠটামান বজাত গ'লে ভাল হ'ব অঁ অঁ আকৌ যাওঁতে আকৌ টাইম লাগিব নহয় গৈ পোৱালৈ আকৌ আকৌ উভতি অঁ উভতি আহিব লাগিব নহয় এইকাৰণে আৰু সেই দেখাও নাই সেইটো চেগতে চাই আহিব পাৰিম আৰু

অঁ কেলে নিদিম বাৰু অঁ অঁ